জলবায়ুৰ পৰিৱৰ্তনে বহুত ধৰণৰ প্ৰভাৱ পেলায় আমাৰ অঞ্চলত কিয়নো যিহেতু এতিয়া বাৰিষা বতৰ এতিয়া যিবোৰ শাক পাচলি সেইসমূহ বৰষুণৰ কাৰণে বহুত নষ্ট হয় যাৰ বাবে আমাৰ বিক্ৰেতাসকলে যিখিনি পায় সেইখিনিকে আনি অকণ বেছি দামত বেছিবলৈ কাৰণে বাধ্য হৈ যায় যাৰবাবে আমাৰ সাধাৰণ ৰাইজে বুজি পোৱাতো উচিত কাৰণ বৰষুণে এতিয়া মাটিৰ তলত থকা আলুটোৱেই হওক পিঁয়াজেই হওক বা যিয়েই হওক বহুখিনি নষ্ট কৰি পেলায় যাৰ বাবে তেওঁলোকতো দায়ী নহয় এতিয়া তেওঁলোকে যিটো আশা লৈ পেলাই খেতি কৰিছিল যে মই এনেকৈ ইমানখিনি পইচা কামানি কৰিম এইখিনি খেতিৰ পৰা যাৰবাবে তেওঁলোকে অকণমান দামটো বঢ়াই দিবলগীয়া হয় তেওঁলোকৰ যিহেতু শাক পাচলিসমূহ নষ্ট হৈ যায় বৰষুণৰ কাৰণে ঠিক এনেধৰণেই আমাৰ কৃষকসকলে এনে ধৰণৰ বাধা আৰু লোকচানৰ সৈতে মোকাবিলা কৰি আছে যাৰ বাবে সাধাৰণ ৰাইজে বুজি পোৱাটো অতি দৰকাৰী